বৰ্তমান মই আপোনাৰ মোবাইল ৰিয়েল মি নাৰ্জো ব্যৱহাৰ কৰি আছোঁ ভাল মোবাইলটো আপোনাৰ বেটেৰী পিক আপ হওক চাৰ্জিং কৰোঁতে কম সময়তে হৈ যায় আৰু লাষ্টিং কৰে বেটেৰীটো ভাল পাইছোঁ তাৰপিছত আপোনাৰ যিহেতু মোৰ এইটো এইট জিবি ৰেম টু ফিফটি চিক্স জিবি ৰম গতিকে তাত গেমিং কৰিও ভাল পাইছোঁ আলটা এমোলেট ডিচপ্লে গতিকে তাত ভিডিঅ' চায়ো ভাল না ভাল লাগিছে গতিকে মোবাইলটোৰ বিষয়ে মই বৰ্তমান ব্যৱহাৰ কৰি থকা ইমানবোৰ ব্যৱহাৰ ভিতৰত সেইটো ৰিয়েল মি আৰ জ মোবাইলটো মই প্ৰডাক্টটো ভাল পাইছোঁ কষ্টো ইমান বেছি নহয় কম কষ্টৰ ভিতৰত এটা ভাল প্ৰডাক্ট দিছে গতিকে ৰিয়েল মি মোবাইল ফোনটো মই নাৰ জ' যিটো মোবাইল ফোন মানুহক ল'বলে চাজেছ কৰিম কম বাজেটৰ ভিতৰত এটা ভাল ফোন বেছি সময় চাৰ্জিঙত নালাগে আৰু মানে এবাৰ চাৰ্জ দিয়াৰ লগে লগে আপোনাৰ দিনটো ধুনীয়াকে পাৰ হৈ যায় আমি যিহেতু গেমিঙো কৰোঁ অনলাইনত থাকোঁ ইউটিউবো ব্যৱহাৰ কৰোঁ তাৰপিছতো গোটেই দিনটো দেখোন চাৰ্জটো যায় গতিকে বেটেৰী পিকআপটো মই স্পিচিয়েলী বেটেৰী পিকআপটো বহুত ভাল পাইছোঁ আৰু যিহেতু আপোনাৰ দিছে এইটো ফিফটি ভল্ট চাৰ্জাৰ দিছে গতিকে চাৰ্জাৰডালো বিশেষকে অতি সোনকালে হয় চাৰ্জিং বস্তুটো ভাল গতিকে মই চাজেছ কৰিম ৰাইজক যে ৰিয়েল মি নাৰজ' ফোনটো ক্ৰয় কৰক